হেল্ল' দাদা মই চয়নিকা গোঁহায়ে ক'লোঁ অলপ আগতে মই কেব বুক কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ ওচৰত যে আছে ৰিলায়েঞ্চ তেল দিপু তাৰপৰা জগন্নাথ মন্দিৰলৈ যাবৰ বাবে কেব বুক কৰা প্ৰায় এঘণ্টা মানেই হ'লচোন মই তেল দিপুৰ ওচৰত যে আছে গেলামাল দোকানখন তাতে ৰৈ আছোঁ আপুনিচোন এতিয়ালৈকে আহিয়েই পোৱাহি নাই মই সোনকালে মন্দিৰ পাবগৈ লাগিছিল বাৰটা বজাত পূজা এভাগ আছিল যদি বাৰটা বজাত গৈ নাপাওঁগৈ ন তেতিয়াহ'লে অলপ দিগদাৰ হয় মানে এতিয়াও আপুনি আহি পোৱাহি নাই ক'ব পাৰিব নেকি আপুনি কোন ঠাইত আছে বাৰু মই তেল ডিপুৰ সন্মুখতে ৰৈ আছোঁ আপুনি অলপ সোনকালে আহক না ইতিমধ্য়ে বহুত দেৰি হৈ গৈছে আৰু সময় থাকে ন চবৰে যোন মন্দিৰৰ পূজাৰী বাৰটাত যদি গৈ নাপাওঁ চব পূজাৰীজন যাবগৈ মানে চ' আপুনি সোনকালে আহক আৰু আপোনালোকে যদি এনেকে টাইমত চাৰ্ভিছ দিব নোৱাৰে তেতিয়া আমাৰ নিচিনা সাধাৰণ মানুহবোৰৰ বহুত সমস্যা হৈ যায় ন চ' এতিয়া কওকচোন আপুনি এক্জেক্টলী কিমান সময়ত আপুনি আহি পাবহি আৰু এতিয়া আপুনি কোনখিনিত আছে বাৰু আপুনি যদি সোনকালে আহিব নোৱাৰে ত' মোক জনাই দিয়ক তেতিয়া মই মানে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব ন আৰু যদি আপুনি পাৰিব ন যিমান পাৰে সিমান সোনকালে আহক যদি আহিব নোৱাৰে কৈ দিয়ক মই তেতিয়া বেলেগ এটা ব্যৱস্থা কৰোঁ চ' চবৰে সময় হৈ ৰৈ নাথাকে ন মই নোখোৱা নোবোৱা নেমেলাকে ৰৈ আছোঁ আপুনি এতিয়াও আহি পোৱাহি নাই যদি সময়ত গৈ নাপাওঁ মন্দিৰৰ পূজাৰীজন নাপামগৈ আৰু ইফালে সময় গৈ থাকিব আকৌ নেক্সটো সোমবাৰৰ কাৰণে মই ৰ'ব লাগিবগৈ ন